মই ইলেক্ট্ৰনিকছৰ পৰা অপ্প' মোবাইল ক্ৰয় কৰিছিলোঁ আৰু এই মোবাইলটো চলাবলৈ ভালো লাগিছে আৰু এই মোবাইলটোৰ কিছুমান ধনাত্মক দিশো আছে আৰু ঋণাত্মক দিশো আছে প্ৰথমে ধনাত্মক অৱস্থ দিশখিনিৰ কথাই কওঁ মোবাইলটো দেখিবলৈ আৰু ৰংটো পিছফালৰ বেক কালাৰটো খুবেই ধুনীয়া নীলা ৰঙৰ আৰু এই মোবাইলটোৰ কেমেৰা কোৱালিটিও খুবেই ভাল আৰু ফটোবিলাক বৰ স্পষ্টকৈ উঠে ধুনীয়াকৈ উঠে কিন্তু দিনত বহুত ধুনীয়াকৈ উঠে কিন্তু ৰাতি আন্ধাৰ অকণমান ডাৰ্কনেছটো পৰা দেখা যায় মোবাইলটো যেতিয়া ফটো ক্লিক কৰোঁ আৰু ভিডিঅ'ৰ ক্ষেত্ৰতো ক'ব লাগিব যে ভিডিঅ' কৰাৰ ক্ষেত্ৰতো খুবেই ভাল আৰু মোবাইলটোৰ প্ৰছেচৰো খুবেই ভাল চলাবলৈ খুবেই ভাল আৰু ফুলস্ক্ৰীণ হোৱাৰ বাবে আৰু ফ'ৰ জি মোবাইল হয় ভাল এতিয়া মই নেতিবাচক দিশখিনি কওঁ মোবাইলটোৰ স্পেছটো খুব কম আৰু থাৰ্টি টু জিবি কম হোৱাৰ বাবে খুবেই অসুবিধা হয় বিভিন্ন ধৰণৰ বস্তু বা আমাৰ প্ৰয়োজনীয় ডকুমেণ্টছ বিলাক ফ'টোজ বিলাক ভিডিঅ'জ বিলাক সাঁচি ৰাখিবলৈ খুব কঠিন হৈ পৰে এইটো স্পেছ নথকাৰ বাবে অধিক স্পেছ হ'লে বেছি সুবিধা হয় আৰু প্ৰছেচৰটো কেতিয়াবা প্ৰব্লেম দিয়ে কেতিয়াবা মোবাইল হেংআউট হৈ যায় হেং হৈ যায় তাৰ ক্ষেত্ৰত সেই বাবে বহুতো সমস্যাৰ সন্মুখীন লগা হ'ব লগা হয় ৰখি যাব লগা হয় আৰু আৰু এটা সমস্যা হৈছে যে মোবাইলটো সঘনাই আপডেট আহি থাকে প্ৰতি কেতিয়াবা এসপ্তাহৰ মূৰে মূৰে কেতিয়াবা আপডেট আহি থাকে আৰু খুব অসুবিধা হয় তেনেকুৱা হ'লে আৰু মোবাইলটোৰ যিটো চাৰ্জিং চাৰ্জাৰটো চাৰ্জ স্পীড নলয় ধীৰ গতিৰে চাৰ্জিং হয় সেইটোৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা সন্মুখীন হ'ব লগা হয় আৰু স্পীড চাৰ্জ হোৱাৰ হ'লে বহুতো সুবিধা হ'ব আমাৰ বাবে